বাইদেউ অঁ আপোনাৰ ইয়াত ধান আছে নেকি বাসমতি আইজং জহা বাচমতি আছে নেকি বৰা

নহ'ব ন মোক মানে আইজংটোৱে লাগিছিলে অলপ

অহা সপ্তাহত লাগিছিলে এতিয়া কিমান আছে আপোনাৰ লগত মোক পাঁচ কুইণ্টেলমান লাগিব মোক অহা সপ্তাহৰ ভিতৰত লাগে অহা সপ্তাহৰ ভিতৰত লাগে অঁ অঁ অঁ হয় আপুনি কিমানকৈ মোন কিমানকৈ লয় কিমান হেৰিকৈ তিনি হেজাৰ ইমানখিনি ল'ম অলপ হেৰি কৰিব আৰু ৰেহাই দিব অঁ কমাব অলপ ইমানখিনি ল'মেই যেতিয়া আৰু অঁ এতিয়া যিটো আছে মই লৈ যাওঁ তাৰ পিছত যিখিনি বাকী থাকে আপোনাক আপুনি দি আহিব পাৰিব নেকি বেয়া নাপায় যদি অঁ সেইটো বাৰু মিলাই ল'ম আমি দি দিম কিবা এটা আপোনাৰো কষ্ট আছে ধৰকচোন অঁ যেতিয়া এতিয়া কিমান ওলাব দুই কুইণ্টেল ন ঠিক আছে এতিয়া দুই কুইণ্টেল মই লৈ যাম তাৰ পিছত বাকীটো আপুনি দি আহিব নিব কাৰণে নিব কাৰণে মই আবেলি পিছবেলা পোৱাকৈ যাম অঁ অঁ অঁ ঠিক আছে ফোন কৰি ল'ম